হেল্ল' হয় মই উজ্জ্বল কলিতাই কৈ আছিলোঁ মাজগাঁৱৰ পৰা হয় মই মানে মোৰ গাড়ী এখন কিনাৰ ইচ্ছা আছিলে সেইবাবে আপোনাক ফোন কৰিলোঁ হয় হয় মই সেইটোৱেই মানে এতিয়ালৈকে ভাবিবলৈ বিচাৰিছোঁ মানে আপোনাৰ পৰাই জানিব বিচাৰিছোঁ কোনখন ল'লে ভাল হ'ব হয় মানে ফেমেলী কাৰেই লাগিছিল এডভেন্সাৰ টাইপ নালাগে আৰু পৰিয়ালৰ বাবে হয় পৰিয়ালৰ বাবে হয় বৰ্তমান মহিন্দ্ৰা এক্স ইউ ভি থ্ৰী হান্দ্ৰেড খন কিমান পৰিব টপ মডেলখন হয় তেওঁ সেইখনৰ পাৰ্ফ'ৰ্মেন্স কেনেকুৱা বাৰু

হয় আৰু ফাইনেন্সত যদি ল'বলগীয়া হয় কিমান মান পৰিবগে আচ্ছা আৰু অন্য কিবা বেলেগ গাড়ী আপোনাৰ মতে অন্য কিবা বেলেগ গাড়ী আপোনাৰ মতে ল'বলগীয়া ভাল আচ্ছা মই অহা দেওবাৰলৈ ফ্ৰী আছোঁ বাৰু দেওবাৰলৈ আপোনাৰ ডিলাৰ খোলা থাকিবনে অঁ এতিয়া আপোনাক মই কেইটামান বজাত গ'লে লগ পাম আবেলি সময়ত হয় হয় আৰু এই এক্স ইউ ভি ছেভেন হান্দ্ৰেডখনৰ টপ মডেলখনৰ কিমান দাম পৰি আছে বৰ্তমান হয় এই আচ্ছা এইখনো ভালে বাৰু ন'

আচ্ছা তে মই আপোনাক দেওবাৰে লগ কৰোঁ আচ্ছা সোমবাৰে আবেলি সময়ত পাৰিম বাৰু অঁ আচ্ছা মই আপোনাক এইটো নম্বৰতে কণ্টেক্ট কৰিম ঠিক আছে ধন্যবাদ